হেল্ল' শুনিছেনে কি অঁ শুনকচোন মানে মই আপোনালোকৰ মানে মাজুলীখন চাবলৈ যাম বুলি ভাবিছোঁ মানে মই শুৱাহাটীৰপৰা কৈছো তৌ আপুনি মানে তাৰ মাজুলী বিষয়ে প্ৰায় শুনি থকা হয় সত্ৰ নগৰী হিচাপে সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ তৌ তাত মই কি চাব পাৰিম মানে চাবলগীয়া তাত কি আছে এনেকুৱা আপুনি মোক ক'ব পাৰিব নেকি হয় হয় হয় হয় হয় হয়

হয় হয়

তাৰ ভিতৰতে মানে

হয় হয় হয় হয় হয় আপুনি যাতায়ত ব্যৱস্থাটো কথা কওকচোন মানে কেনেকৈ যোৱা হ'ব

হয়

ঠিক আছে ঠিক আছে ধন্যবাদ ঠিক আছে

অঁ ধন্যবাদ মই তাকে তাকে ভাবিছোঁ সময়টো মিলাই চাওঁ যদি ৰাসৰ টাইমত যাব পৰা হয়তো যামেই হয় হয় হয় শুনিছোঁ বাৰু হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় ঠিক আছে ঠিক আছে ঠিক আছে ধন্যবাদ অঁ ৰাখিছোঁ দিয়ক